হয় মই বাগিচা বহুত ভাল পাওঁ যেনেকুৱাই ধৰণৰ বাগিচা নহওক পাচলিৰেই হওক বা ফুলৰে হওক মই ভাল পাওঁ ঠাণ্ডা দিনত মই পাচলি বাগিচা কৰিও ভাল পাওঁ যেন নিজেই কোৰ মাৰোঁ নিজেই গুটি দিওঁ নিজেই পুলি লগাওঁ নিজেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে পানী দিওঁ যেতিয়ালৈকে পুলিটো পূৰঠ নহয় গুটি ফল নিদিয়ে তেতিয়ালৈকে মই নিজেই লাগি থাকোঁ আৰু মই বা ফুলৰ বাগিচাও মই ভাল পাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমানটো পাৰোঁ ঘৰৰ কাম আজৰি কৰি সিমান মই ফুলৰ মাজত থকিবলৈ বিচাৰোঁ কাৰণ ফুল কৰিলে নিজৰ ঘৰখনৰ পৰিৱেশটোও ভাল লাগে দেখি ঘৰখন শুৱনি হয় বিভিন্ন ধৰণৰ ফুল যেনেকে বতৰৰ ফুল গৰম দিনৰ ফুল কৰিও মই ভাল পাওঁ ঠাণ্ডা দিনৰ ফুলো কৰি মই ভাল পাওঁ বিশেষকৈ ঠাণ্ডা দিনত ফুলা ফুলটো বেছিকৈ পায় আৰু গৰ এনেইতো গৰম দিনত ইমান ফুলবিলাক নুফুলে পাত ফুলবিলাক বেছিকৈ থাকে পাতাবাহাৰবোৰ বেছিকৈ থাকে কিন্তু ঠাণ্ডা দিনৰ ফুলৰ পৰিৱেশ যিটো ফুল কৰি বেছি ভাল লাগে কাৰণ তেতিয়া বিভিন্ন ধৰণৰ ফুলবিলাক ফুলে যেনেকৈ নাৰ যেনেকৈ নাৰ্জী তাৰ পিছত শেৱালি এইবিলাকতো ধুনীয়া ধুনীয়া ফুলবোৰ সেইবিলাক ঠাণ্ডা দিনতেই ফুলে আৰু ঠাণ্ডা দিনত গুটিবোৰ যেনে কিছুমান মই ঠাণ্ডা দিনৰ ফুলবোৰ গুটি দিওঁ গুটিৰ পৰাও হয় সেইবিলাক লগায়ো মই ভাল পাওঁ আৰু গৰম দিনত পচোৱা ফুলবোৰ যেনেকৈ ডাল ধৰা কাম বা যিকোনো কাম ডালৰ পৰা যিখিনি ফুলখিনি অধিক সি কৰিব পাৰি পচোৱা পচাব লাগে কিছুমান ফুল গছতে পচাব পাৰি অকমান কাটি গোবৰ দি কিছুমান ফুল আকৌ নলাত খোঁচ মাৰি দিলে পোখা মেলে তেনেকুৱা ধৰণৰ ফুলবিলাকো মই কৰোঁ কিছুমান কাটিঙো ৰাখোঁ টাবত দিওঁ মই ফুলৰ খেতি কৰি অলপমান প উপাৰ্জনো কৰোঁ মাজে মাজে কাটিঙো ৰাখিছোঁ মই তেনেকৈ বিভিন্ন ধৰণৰ মই ফুলৰ খেতি কৰোঁ